অ' অ' অ' অ' অ' আপোনালোক যায় যদি মইও যাম আৰু নহয় আপোনালোক যদি যায় মইটো নিশ্চয় যাম আকৌ এই হেৰি গাড়ীৰ ভাৰা চাৰা অ' অ' আকৌ গাড়ী ভাৰা কিমানমান হ'ব

অ' আকৌ ঘূৰা ফুৰা এইবিলাক অ' হয় নেকি অ' লগৰ এটা আছে সিও যাওঁ যাওঁকৈ আছে মানস অ' হ'ব দিয়ক মই তাক সুধি লওঁ কথাটো অ' ঠিক আছে দিয়ক